অসমৰ মনোৰঞ্জনৰ মূল কাৰকবোৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা অসমীয়া সাহিত্য গদ্য চুটি গল্প অসমৰ ভ্ৰাম্যমান জগতখন আৰু অসমীয়া চিনেমা এইবোৰে অসমীয়াৰ মনোৰঞ্জনত অতীজৰে পৰাই বিশেষ অৰিহণা যোগাই আহিছে শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা এতিয়া অসমীয়া সমাজ জীৱনৰ মেৰুদণ্ডস্বৰূপ ইয়াৰ উপৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ঊনৈছশ পঁয়ত্ৰিছ চনত আৰম্ভ কৰা প্ৰথম অসমীয়া কথাছবি জয়মতীৰ পৰা আৰম্ভ কৰি প্ৰথম অসমীয়া ৰ ৰঙীন ছবি ভাইটিয়ে অসমীয়া কথা ছবিৰ সোঁত বোৱাইছিল তাৰপিছত ক্ৰমে অসমীয়া চিনেমাবোৰ অসমীয়া সমাজ জীৱনৰ মূল মনোৰঞ্জনৰ কাৰক হৈ পৰিছিল আধুনিক অসমীয়া চিনেমাৰ দুৱাৰ মুকলি কৰিছিল অসমৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ চিনেমা মিছন চাইনাই মিছন চাইনাৰ পৰা পিছৰ পৰাই বহুকেইখন অসমীয়া চিনেমা জনপ্ৰিয় হৈ উঠিছিল ভাৰতৰ তুলনাত চিনেমাৰ দিশত অসমীয়া চিনেমা কিছু পিছ পৰা গতিকে আমাক ইয়াৰ সংশোধনৰ প্ৰয়োজন আছে আৰু চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে